কথাষাৰ আছে মানুহে প্ৰতি মনটো ধানটোৱে প্ৰতি কণটো সকলো মানুহৰ বেলেগ বেলেগ অভ্যাস থাকে কোনোবাই হয়তো পঢ়ি ভাল পায় কোনোবাই হয়তো কাম কৰি ভাল পায় যিহেতু মই এজন শিক্ষক নটা বজাত পুৱা নটা বজাত বিদ্যালয়লৈ যাব লাগে তাৰ আগে আগে মই প্ৰায় পাঁচটামান বজাত উঠি মুখখন ধুই পথাৰলৈ যাওঁ দুঘণ্টামান মই পথাৰত কটাওঁ যে সাধাৰণতে বাৰিষা কালি আমি পথাৰলৈ যাওঁ পথাৰত গৈ আমি আঁচ কৰো আলি দিওঁ চুক কৰো কেতিয়াবা মৈও দিবলগীয়া হয় মৈটো এটা মিহি মৈ ঢাৰে মৈও আমি কেতিয়াবা দিবলগীয়া হয় মাটিতো চাই পেলাই যাতে পানীৰ তলত মাটিখিনি থাকে মাটিখিনি যদি পানীৰে ঢাক খাই থাকে মাটিখিনি কোমল হৈ থাকে আৰু খেতি কৰি এটা বেলেগ ধৰণৰ আমেজ আছে খেতি কৰা পাছত পুনৰ আৰু অন্য কামলে কাম কৰিবলৈ মন নাযায় সাধাৰণতে যেতিয়া লহপহকৈ খেতিবোৰ শস্যবোৰ বাঢ়ি আহে তেতিয়া মনটো খুব ভাল লাগে কেতিয়াবা আমি সপোনো দেখো যে খেতিৰ পৰা আমাৰ কি হ'ব কেনেকুৱা ধৰণৰ হ'ব ধান গছেই ৰুলো ধানজোপা কেনেকৈ ধৰণৰ আমি ৰুলো দুদিনৰ পাছত সি কেনেকৈ ধৰণে পোখা মাৰিলে বা সি গঢ় ল'লে তাক কেনেধৰণৰ কোন সময়ত আমি সাৰ দিব লাগিব সাৰ দিলোঁ পানী আছে নে নাই পানী দিলোঁ এইবোৰ কৰি থাকোতে সি যেতিয়া গেৰেলি হয় আমি কাতি মাহত বিহু দিনাখন আমি পথাৰলৈ যাওঁ সুন্দৰ এটা গোন্ধ আমি সেই খেতিৰ পৰা ধানৰ পৰা আমি পাওঁ আৰু সময়ত যেতিয়া আঘোণ মাহত ধান পকে সোণালী ধানে গোটেইখন সুন্দৰ হৈ থাকে গতিকে নিজে কৰা বস্তু নিজে কষ্ট কৰা বস্তুৰ প্ৰতি মানুহৰ এটা মোহ থাকে গতিকে আমি ভাবো যে কৃষিৰ দ্বাৰা আমাৰ অৰ্থ উপাৰ্জনো হয় আৰু তাৰ ফলত আমাৰ স্বাস্থ্যও খুব ভাল হয় যিহেতু আমি কৰ্ম কৰো হাত দুখন চলে ভৰিও চলি থাকে কিছু হাল বায় হাল বাওতেও আমি যথেষ্ট খোজ কাঢ়িবলগীয়া হয় গতিকে কাম কৰিলে মানুহৰ সাধাৰণতে নিয়মিতভৱে যদি আমি কাম কৰো সেইটো এটা ব্যয়ামৰ নিচিনাও হয় গতিকে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় গতিকে আমি ভাবো স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিয়ে আমাক যথেষ্ট লাভান্বিত কৰিছে ধন্যবাদ